মই অংশগ্ৰহণ কৰা নৃত্য প্ৰতিযোগা বুলি ক'বলৈ গ'লে বহুতো আছে বিহু নাচি খুব ভাল পাওঁ গান গায়ো ভাল পাওঁ মই সৰুৰে পৰা প্ৰতিযোগিতাত সমূহত অংশগ্ৰহণ কৰি খুব ভাল পাওঁ বহুতো নজনা কথাও জানিব পাৰোঁ বিহুৰ বিষয়ে আৰু এনেকেই বহুতো জেগাত বিহুৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ সৰুৰে পৰা আৰু বৰ্তমান মই হুঁচৰি টিমত বিহু শিকায়ো আছোঁ আৰু মৌ কুঁৱৰী বিহুৱতী এনেকুৱাত নাচনীসকলক মই যিমানটো পাৰোঁ অলপ বিহুৰ বিষয়ে শিকাওঁ আৰু তাৰপাছতে মোৰ বিশেষ অলপ প্ৰব্লেম হোৱাৰ বাবে মই এই প্ৰতিযোগিতাসমূহৰ পৰা অলপ আতঁৰি আহিব লগা হৈছিল কিন্তু বিহুবলিয়া মন প্ৰতিযোগিতাসমূহলৈ নাচ গান খুব মন যায় কৰিবলৈ বিশেষ অসুবিধাৰ বাবে মই আতঁৰি আহিব লগা হৈছিল এতিয়া মই আকৌ সেই অংশ অংশগ্ৰহণ কৰিব বিচাৰোঁ সেই প্ৰতিযোগিতাসমূহত